আজিকালি সৰু ল'ৰা ছোৱালীবিলাকে আজৰি সময়খিনিত মনোৰঞ্জনৰ বাবে খেলা ধূলা নাচ গান এইবিলাক কৰি ভাল পায় তাৰ লগতে মোবাইলটো মোবাইলো চায় মোবাইলত মোবাইলতো বিভিন্ন ধৰণৰ খেল ধেমালি আহে খেল ধেমালিবিলাক আহে ৰং কৰা আহে তাৰমানে মানসিক বিকাশৰ কাৰণে মোবাইলতো কিছুমান বস্তু থাকে সিহঁতে সেইবিলাকো খেলি খেলি ভাল পায় যেনেকুৱাকৈ মোবাইলত কিছুমান ছবি আহে তাতে কালাৰ কৰি থাকে তাৰপাছত লুডু থাকে লুডু খেলি ভাল পায় কেৰম থাকে কেৰম খেলি ভাল পায় বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ বস্তু মবাইলত থাকে বাবে আজিকালি ল'ৰা ছোৱালীখিনিয়ে মানে মোবাইল চাই আৰু কাৰ্টুন চাই খুব ভাল পায় তাৰমানে কাৰ্টুন চাই থাকে কিন্তু আমাৰ সময়ত এইবিলাক নাছিল না মোবাইল আছিল না কম্পিউটাৰ আছিল না টিভি টিভিৰো সিমানখিনি নাছিল তেতিয়া টিভিত মাত্ৰ মানে ইমান কাৰ্টুন চাৰ্টুন নাছিল তাৰ বাবে ৰামায়ণ মহাভাৰত আৰু শ্ৰীকৃষ্ণ আছিল সময়ত থাকে সেইখিনি আমি চাইছিলোঁ আৰু গধূলি সময়খিনিত স্কুলৰ পৰা আহি টিউশ্যন কৰি আমি খি খুব বহুত খেল ধেমালি খেলিছিলোঁ সেইখিনি সময়তে আমি এই কাবাডী খেলোঁ তাৰপাছত লুকা ভাকু খেলো নানান কুকুৰা যুঁজ এনেকুৱা নানান ধৰণৰ বহুত সৰু ল'ৰা ছোৱালী লগ হৈ আমি খেলিছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে যিহেতু ঘৰখনত মানে মানে আগৰদিনত মানে একেটা মাকৰে চাৰি পাঁচটা সন্তান আছিল কিন্তু আজিকালি একেটা মাকৰ এটা দুটা ল'ৰা ছোৱালী থাকে সেইকাৰণে খেলাৰ লগ নাপায় সেইকাৰণে সিহঁতে মোবাইলত মোবাইলত ব্যস্ত হৈ যায় টিভিত ব্যস্ত হৈ যায় কিন্তু আমাৰ সময়ত মানে ল'ৰা ছোৱালী আমাৰ একেটা মাকৰো থাকে আৰু লগত যৌথ পৰিয়াল হৈ থাকে কাৰণে বহুত ল'ৰা ছোৱালী থাকে একেলগে খেলি ভাল পাইছিল সেনেকৈ সময়বিলাক অতিবাহিত হৈছিল